হেল্ল' অঁ তুমি ক'ত আছা মইচোন ঘৰ আহি পালোঁ তোমাৰচোন দেখা দেখি নাই মাৰ তাক গুচি গ'লে এতয়া এতিয়া গুচি গ'লাহেতেন মোক ন নকোৱা নেমলাকে কিয়া মই কথাত গুৰুত্ব দিয়া নাই কি কথাত গুৰুত্ব দিয়া নাই কোৱাচোন কালি আজি ৰাতি পুৱাৰ পৰা মুখখন উফ উফন্দাই আছ আৰু তুমি ইতা কৈছ যে মই তোমাৰ কথাত গুৰুত্ব নেদেও কি কথাত গুৰুত্ব দিয়া নাই তুমি কোৱাচোন নিজে মোক তোমাক মই একমাহৰ আগত পাতৰ চেট এযোৰ দিছোঁ আৰু কিমান কাপোৰ লাগে তোমাক মোৰো দৰমহা ইমানটো নাপাওটো মই যে তোমাক মাহে মাহে কাপোৰ দিবা পাৰিম হ'লেও হ'লেও তুমি মোক ভালকৈ কথাটো কবা লাগে ন এংকে খং কৰি মাহঁতৰ ঘৰত গুচি যোৱাটো কি কথা মানে মোৰ কালি টোপনি লাগছে মোৰ কালি অফিচত মোৰ বহুত দেৰি হৈছিল ভাগাৰ লাগছে সেইকাৰণে অলপমান কষ্ট হৈছে কাৰণে শুই গেলো মই গুৰুত্ব গুৰুত্ব গুৰুত্ব আছে গুৰুত্ব থাকিল বুলিয়েই খং ক'ল্লি চব কথা সমাধান হৈ নাযায়টো হলিও আৰু এনকে গুচি গ'লা আৰু ন নোকোৱা নেম্লাকে ডাইৰেক্ট বেয়া পাইছোঁ দেই মই হয় নেকি হ'ব দে হ'ব দে বজাৰত লৈ যাম মই হ'ব দে যি পাৰোঁ হ'ব দে তোৰ নামতে পইচাখিনি খৰচ কৰিম ইতা হেৰি কি বুলি কয় হ'ব দে দে হ'ব দে দিম দে দিম দে এতিয়া শান্ত হ' তুমি মাহঁতৰ তাৰ পৰা কোন দিন আইভা ক' দে হ'ব দে মই কালি তোমাক নিবা যাম দে হ'ব দে ঠিক আছে হ'ব দে ইতা ৰাখো মা ঘৰত ভালকে থাকবা তুমি কালি যাম মই দে